চেকেণ্ড প্ৰডাক্ট হিচাপে ক'ব গ'লে মোৰ চ'লাৰ চিষ্টেমত চলা গাড়ীখন চ'লাৰ সূৰ্যৰ পোহৰ পৰি থকালৈকে চাৰ্জ হৈ উঠালৈকে এই সুন্দৰভাৱে চলি থাকে আৰু সূৰ্যৰ পোহৰত নাথাকিলে বা সূৰ্যৰ কিৰণৰ ৰশ্মি নপৰিলে চাৰ্জ নহয় এইটো এটা নিগেটিভ পইণ্ট সেইবাবে নচলে